হেল্ল' অঁ কওকচোন হেল্ল' ছাৰ মই কৈছে মোৰ অলপ প্ৰব্লেম হৈছিল পেটটোৰ বিষ হৈছিল এতিয়া কি কৰিব লাগিব আপুনি অলপ দিহা পৰামৰ্শ দিয়কচোন পেটৰ বিষ মানে পেটটো হানি খুচি ধৰে অলপ তেনেকুৱা ধৰণৰ আৰু মানে পেটৰ অলপ হাৰ্দি ওচৰত অলপ তেনেকুৱা ধৰণৰ হয় পূৰা বিষ হৈ আছে গতিকে ইয়াৰ ইয়াৰ উপশম পোৱাৰ বাবে আমি কি কৰিব লাগিব অলপ দিহা পৰামৰ্শ দিলে ভাল হ'ব বিষটো ৰাতিৰ পৰা আৰম্ভ হৈছে খোৱাৰ পিছৰ পৰা

জাং ফুড খোৱা পৰে কেতিয়াবা কেতিয়াবা আচছা অঁ কেতিয়ালৈ যাম অঁ আপোনাক কেতিয়ালৈ লগ পাম অঁ ঠিক আছে অঁ ঠিক আছে